হেল্ল' ছাৰ হেল্ল' ছাৰ নমস্কাৰ মই ছাৰ অংকিতা দত্তই কৈছোঁ মৰাণৰপৰা হয় ছাৰ অঁ ছাৰ মানে এই মই আপোনাক কথা এটা কওঁ বুলি ফোন কৰিছিলোঁ লগতে আপোনাৰপৰা কথা এটা জানিবও বিচাৰিছিলোঁ বাৰু ছাৰ মই মানে এই ফুটবল খেলি খুব ভালপাওঁ আৰু সৰুৰপৰা ফুটবল খেলিও আহিছোঁ ওচৰে পাজৰে যিমানখিনি পাৰো খেলোঁ আৰু তথাপি ছাৰ ওচৰে পাজৰেনো কিমাননো সীমাবদ্ধ হৈ থাকিম মই বিচাৰিছিলোঁ ছাৰ য'তে ফুটবল খেলাৰ ক'ৰবাত যদি সুযোগ এটা পালোহেঁতেন ভাল সুযোগ এটা মই মোৰ প্ৰতিভাখিনিও দেখাব পাৰিলোহেঁতেন ছাৰ অঁ আপোনাৰ বিষয়ে বহুতৰ মুখত শুনিছোঁ গতিকে মই ছাৰ আপোনাক এবাৰ লগ কৰিব বিচাৰিছোঁ আপোনাক ক'ত লগ পাম বাৰু ছাৰ গুৱাহাটীতে পাম প্ৰেকটিচ ছাৰ প্ৰেকটিচটো ছাৰ মই সদায় কৰোঁ বুলি ক'লেও ভুল নহ'ব প্ৰেকটিচ কৰি থাকোঁ যিহেতু ৰাপ আছে খুব ফুটবল খেলৰ প্ৰতি গতিকে সদায় প্ৰায় প্ৰেকটিচ কৰা হয় কিন্তু কেতিয়াবা ক'ৰবাত থাকি যায় বাৰু খেলো ছাৰ বহুত বেছি কৰা নাই তথাপিও ক'ৰবাত ফুটবল খেল হ'লে খেলিবলৈ যাওঁ বহুবাৰ পুৰস্কাৰো পাইছোঁ ছাৰ কিন্তু এতিয়া মই আপোনাৰ তত্বাৱধানত থাকি ফুটবল শিকিব বিচাৰিছোঁ যিমানখিনি জানো তাতকৈ বেছি আপোনাৰপৰা ভাবোঁ যে আপোনাৰপৰা শিকি মই এই ফুটবলৰ জগতখনত অকণমান আগুৱাই যাব পাৰিম বুলি গতিকে ছাৰ হয় হয় ছাৰ তাকে মই আপোনাৰ ওচৰলৈ যাম বাৰু লগ কৰিম গুৱাহাটীত গৈ হয় হয় ছাৰ ধন্যবাদ ছাৰ ঠিক আছে বাৰু লগ পাম দিয়ক ছাৰ অঁ অঁ